ৰাজ্যিক পৰিৱহনৰ মানদণ্ড সঁচা কথা ক'বলৈ গ'লে ইমান ঠিক নহয় যিহেতু এতিয়া মই যিহেতু এতিয়া আপুনি যেনেকৈ ট্ৰেভেল কৰিবলৈ চাওঁ কেতিয়াবা মানে আপুনি সময়ত বিচাৰিলেও টিকেট নোপোৱা হয় মইতো ট্ৰেইনৰ ক্ষেত্ৰত কথা কৈছোঁ ট্ৰেইন হওক বা এৰোপ্লেনেই হওক যিকোনো ক্ষেত্ৰতেই মানে আপোনাৰ সঠিক সময়ত কেতিয়াবা টিকেট নোপোৱাৰ চাঞ্চটো থাকে লগতে আপুনি যেতিয়া যায় তাৰ ভিতৰতো মানে অলপ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় ত' এইবিলাক কাৰণতে মানে ইমান সুলভ বুলি মই নাভাবোঁ